ঘৰুৱাভাৱে হাঁহ কুকুৰা পুহিলে কুকুৰাবোৰ আমি মেলি দিওঁ আৰু সেয়া পথাৰত থকা ধান খায় আৰু চাউল দিওঁ এনেকেই কুকুৰা ডাঙৰ হয় ইমান প্ৰতিপালন কৰিব নালাগে ঘৰুৱাভাৱে হেৰি কুকুৰা পুহিলে হাঁহো ওচৰতে নদী আছোঁ যেতিয়া নদীলৈ খেদাই দিওঁ তাতে মাছ খাই পোক পৰুৱা খায় আৰু ধান দিওঁ তেনেদৰেই প্ৰতিপালন কৰোঁ কুকুৰা হাঁহ ব্ৰইলাৰ পুহি ব্ৰইলাৰ কুকুৰা পুহিলে বা ব্ৰইলাৰ বা কয়লা আদিবোৰ পুহিলে মানে তাত ব্ৰইলাৰ পুহিলে যিহেতু এতিয়া এটা ঘৰ লাগিব ব্ৰইলাৰ ঘৰ আৰু কুকুৰা ব্ৰইলাৰ খোৱাবলৈ দানা লাগিব আৰু লাইট লাগিব যিহেতু আমাৰ নিচিনা মানুহৰ কাৰণে অসুবিধা হয় যিহেতু আমি আৰ্থিকভাৱে বহুত দুৰ্বল সেইকাৰণে আমি ব্ৰইলাৰ বা কুকুৰা ব্ৰইলাৰ বা অইন কুকুৰা কয়লা যেনেকে বাহুবলী তেনেকুৱা কুকুৰা আমি নুপুহোঁ সেইবোৰত খৰচ বহুত সেইকাৰণে আমি ব্ৰইলাৰ কুকুৰা নুপুহোঁ আমি স্থানীয় কুকুৰা হাঁহ সেইবোৰকে পুহোঁ স্থানীয় কুকুৰা হাঁহ যিহেতু দানা নালাগে আমি খোৱাৰ লগৰে ধান চাউল সেইবোৰকে চটিয়াই দিওঁ পোক পৰুৱা খুঁচৰি সি সেইবোৰকে খাই ইহঁতক ইমান ডক্টৰৰ চিকিৎসাও নালাগে যিহেতু বেজি দিব নালাগে বা দৰৱ আদি খুৱাব নালাগে সেইকাৰণে আমি স্থানীয় কুকুৰাবোৰকে পুহোঁ হেৰি নুপুহোঁ ব্ৰইলাৰ কুকুৰা নুপুহোঁ ব্ৰইলাৰ পুহিবলে বহুত অসুবিধা হয় আৰু যিহেতু আমাৰ গাঁৱলীয়া সেইকাৰণে কাৰেণ্টৰ অসুবিধা আছে কাৰেণ্ট আমাৰ ইয়াত বহুত প্ৰব্লেম একেবাৰে ভিতৰুৱা গাঁও যিহেতু সেইকাৰণে আমি ব্ৰইলাৰ বা অইন তেনেকুৱা কুকুৰা পুহিব নোৱাৰোঁ স্থানীয়ভাৱে পুহোঁ আৰু কুকুৰা কুকুৰাবোৰ পুহোঁ আৰু কুকুৰা পুহি আমি বহুত আৰু স্বাৱলম্বীও হৈছোঁ বাৰু যিহেতু এতিয়া আলহী দুলহী আহিলে ঘৰৰে কুকুৰা বা হাঁহ এটা মাৰি আমি তাকে আলহী সুধিব পাৰোঁ আৰু কুকুৰা কণী এতিয়া ঘৰৰ ল'ৰাক ঘৰৰ ল'ৰাক হেৰি কৰিব পাৰোঁ খুৱাব পাৰোঁ ঘৰৰ যিহেতু লোকেল কুকুৰা কণী সেইকাৰণে আমি বেছিভাগ হাঁহ আমাৰ গাঁৱলীয়া মানুহে যেতিয়া কুকুৰা হাঁহ এইবোৰকে পুহি থাকোঁ আৰু কুকুৰা পুহি আমি মই এতিয়া নিজে বহুতবোৰ বস্তু লৈছোঁ যিহেতু ফিউজ লৈছোঁ চৌকেচ লৈছোঁ ভিতৰত পাকঘৰ বস্তু যেনে কাঁহী বাতি থোৱা ইষ্ট্ৰিন তেনেকুৱাবোৰ বহুত বস্তু কুকাৰ যিহেতু দৰকাৰ হয় আমাৰ মাইকী মানুহৰ বহুত বস্তু দৰকাৰ হয় যিহেতু পাকঘৰৰ বস্তু তেনেকুৱাবোৰ কুকুৰা হাঁহ বিকিয়েই লওঁ বা হাঁহ বিকিয়েই লওঁ তেনেদৰে আৰু কুকুৰা হাঁহ বিকিয়েই বহুতবোৰ বস্তু লওঁ আৰু ইহঁতক খাবলৈ ইমানদৰে যিহেতু এতিয়া কিনা দানা নালাগে ঘৰৰ এতিয়া খুব আমি ধানৰ ধান বা চাউল চিটিয়াই দিওঁ আৰু দিনটো ইমান দৰে সিহঁতক চোৱা চিতা কৰি থাকিব নালাগে ৰাতিপুৱাই যেতিয়া মেলি দিওঁ মেলি দিয়াৰ লগে লগে সিহঁতে পথাৰত বা নদীলৈ যায়গৈ হাঁহবোৰ যিহেতু পথাৰ আছে পথাৰত এতিয়া চৰি থাকে সিহঁতে পথাৰত মাছ ধৰি খায় পোক পৰুৱা খায় এনেদৰে হাঁহবোৰ ডাঙৰ হয় আৰু কুকুৰাও যিহেতু মেলি দিওঁ ৰাতিপুৱা হোৱাৰ লগে লগে কুকুৰাবোৰ চৰিবলৈ যায়গৈ দিনটো তেনেদৰে চৰি থাকে ইমান ইহঁতক মানে যত্ন ল'ব নালাগে কুকুৰা যত্ন ল'ব নালাগে হাঁহ যত্ন ল'ব নালাগে যিহেতু ব্ৰইলাৰ পুহিলে বহুতো অসুবিধা হয় আমাৰ গাঁৱলীয়া মানুহৰ কাৰণে যিহেতু আমাৰ ইয়াত কাৰেণ্টটো অসুবিধা আছে কাৰেণ্টৰ কাৰণে আকৌ ব্ৰইলাৰৰ কাৰণে এতিয়া ঘৰ লাগে ঘৰ যিহেতু বনা বনাবৰ কাৰণে আমাৰ যিহেতু আৰ্থিকভাৱে আমি দুৰ্বল সেইকাৰণে সেই ব্ৰইলাৰ নুপুহোঁ আৰু সেইকাৰণে ঘৰৰ হাঁহ কুকুৰা সেইবোৰ স্থানীয় এইবোৰ হাঁহ কুকুৰাকে পুহোঁ আৰু হাঁহ কুকুৰা এইবোৰত আমি বহুত লাভৱান হওঁ আলহী এটা আহি আহাৰ লগে লগে আমি কুকুৰা বা হাঁহ এটা মাৰি খোৱাব পাৰোঁ আৰু এইবোৰ কুকুৰা হাঁহ বিকি আমি বহুতো বস্তুও লৈছোঁ বাৰু ল'ৰাকো দিওঁ কুকুৰা এটা বিকা লগে লগে আজিকালি কুকুৰাও বহুত দাম কুকুৰা এটা বিকাৰ লগে লগে আমি ছশ সাতশ দি এটা কুকুৰা বিকোঁ ছশ সাতশ দি যেতিয়া কুকুৰাটো বিকাৰ লগে লগে আমাৰ ভিতৰৰ বস্তু বহুত আহে তেনেদৰে আমি সেই পুহোঁ আৰু কুকুৰা হাঁহ কুকুৰা হাঁহ এতিয়া আমি বেলেগকে আমি ব্ৰইলাৰটো নুপুহোঁ মানে ব্ৰইলাৰ পুহিবলৈ হ'লে এতিয়া কাৰেণ্ট দৰকাৰ কাৰেণ্ট কাৰেণ্টৰ কাৰণে এতিয়া আমাৰ গাঁৱলীয়া একেবাৰে গাঁৱলীয়া ভিতৰত ৰাস্তাৰ কাৰণে এতিয়া সেইকাৰণে কাৰেণ্টটো বহুত প্ৰব্লেম কাৰেণ্ট বহুত দূৰত আছে কাৰেণ্ট ইমান দূৰৰ পৰা কাৰেণ্ট আনিব নোৱাৰোঁ কাৰণ কেলে ব্ৰইলাৰ কাৰণে ফেন লাগিব আৰু লাইট লাগিব দানা লাগিব কিনা দানা সিহঁতক বেজী লাগিব দৰৱ পাতি এইবোৰ দৰকাৰ হয় সেইকাৰণে ব্ৰইলাৰ পুহিবৰ কাৰণে আমাৰ অসুবিধা সেইকাৰণে আমি ব্ৰইলাৰ নুপুহোঁ ঘৰুৱাভাৱে এনে হাঁহ কুকুৰা এইবোৰ যিহেতু কাৰেণ্ট নালাগে বা লাইট নেলাগে বা কিনা দানা খোৱাব নালাগে সিহঁতক মেলি দিয়াৰ লগে লগে পথাৰতে চলি থাকে সিহঁতে এইদৰে আৰু সিহঁতি এনে আমি প্ৰতিপালন কৰি আছোঁ আৰু আৰু কুকুৰা হাঁহ বিকি সেইও আমি বহুত বস্তু পাতিবোৰ ল'ব পাৰিছোঁ যিহেতু এতিয়া ঠাণ্ডাৰ দিনত ল'ৰাৰ জাকেট লাগে জোতা লাগে মোজা লাগে এতিয়া ঘৰত যিহেতু পঢ়া ল'ৰা আছে সেইকাৰণে সেইখিনি বস্তু এতিয়া হাঁহ কুকুৰা বিকি আমি দিওঁ কুকুৰা হাঁহ বিকিয়ে সকলোবোৰ বস্তু আমি আনি মেলি দিওঁ কুকুৰা কণীটো বহুত ভাল সেইকাৰণে কুকুৰা কণীও খায় ল'ৰাক ৰাতিপুৱা হ'লে দিওঁ খাবলৈ আলহী আহি অহাৰ লগে লগে হাঁহ বা কুকুৰা এটা মাৰোঁ এনেকে লৈ আমি ব্ৰইলাৰ মাংস বা গাহৰি মাংস কিনি আনিব দৰকাৰ নহয় হাঁহ কুকুৰা মাৰিয়ে আমি আলহীক পঠিয়াব পাৰোঁ মুকলিভাৱে যিহেতু ব্ৰইলাৰ কুকুৰা মেলি দিব নোৱাৰি সেইকাৰণে আমি ব্ৰইলাৰ নুপুহোঁ আৰু এইবোৰ কুকুৰা হাঁহে পুহোঁ প্ৰায়ভাগ কুকুৰা হাঁহ পোহা কাৰণ কাৰণে আমাৰ ইমান অসুবিধা নহয় যিহেতু ওচৰত এতিয়া নৈ আছে ওচৰত পথাৰ আছে এতিয়া মেলি দিয়াৰ লগে লগে তেতিয়া পথাৰলৈ যায়গৈ হাঁহবোৰ আৰু হাঁহবোৰ পথাৰত চৰি থাকে তাতে মাছ পোক পৰুৱা এইবোৰেই খায় আৰু কুকুৰাও ৰাতিপুৱা হোৱাৰ লগে লগে মেলি দিওঁ সিহঁতি মুকলিত চৰি থাকে এইদৰে আৰু কুকুৰা হাঁহ পালন কৰি আছোঁ